আমাৰ অসমৰ যোনটো সংস্কৃতি হয় সেই সংস্কৃতিটোত আজিকালি বহু ল'ৰা ছোৱালীয়ে বা বহু মানুহে সেই সংস্কৃতিটো মানি নচলে যেনে আজিকালিৰ ল'ৰা ছোৱালীয়ে বহু ল'ৰা ছোৱালীয়ে মানে বাহিৰৰ সংস্কৃতিটো ধৰি ৰাখিছে যেনে কাপোৰৰ হওক বা খোৱা কথা ব্যৱহাৰ আচৰণ সদায় মানে বাহিৰৰ সংস্কৃতিটোৱে সিহঁতি মানে বিচাৰিছে বাহিৰৰ বা সেই সংস্কৃতিটোৱে বাহিৰৰ খিনিয়ে ফল' কৰিছে সেইকাৰণে আমাৰ অসমৰ সংস্কৃতিটোৰ লগত বহু ল'ৰা ছোৱালীয়ে মানে সলনি হৈ গৈছে আমাৰ অসমৰ যোনটো সাজ পাৰ যিটো আমাৰ মুগা ৰিহা বা মেখেলা চাদৰ বা আমাৰ ভাৰতত যোনটো সংস্কৃতি হয় য'ত সেইটোও মানে সংস্কৃতিটোও কোনো মানে মানি চলিব নিবিচাৰে যেন আজিকালি সেইটো আমি যদি সেইটো সংস্কৃতি যদি পালন কৰিব হয় তেতিয়া কিছুমানে ভাবে তেওঁ বহুত গাঁৱৰ হয় বা গাঁৱৰ পৰিৱেশৰ ছোৱালী বা গাঁৱৰ পৰিৱেশৰ ল'ৰা সেইবাবে বহুল ধৰণৰ আছ ল'ৰা ছোৱালী আছে য'ত সংস্কৃতিটো একেবাৰে বেলেগ কৰিছে বা একদম মানি চলা নাই মানে আৰু আমাৰ সংস্কৃতিটো যাতে সদায় ভাল আমি মানি চলোঁ আমাৰ অসমৰ সংস্কৃতিটো যি হয় বা আমাৰ ভাৰতৰ সংস্কৃতি যি হয় সদায় আমি ধৰি ৰাখোঁ সদায় আমি পালন কৰি যাওঁ সেইটো আমাৰ মন কৰ্তব্য আৰু মনত থাকিব মনত থ'ব লাগে কিন্তু আজিকালি এনেকুৱা হৈছে যে আমাৰ যোনটো সংস্কৃতি আছে বা আমি যোনটো আমাৰ পাহৰি গৈছে বা আমাৰ যোনটো গাত আছে আমাৰ সৰুৰ পাই বা আমাৰ আমাৰ আগৰ পৰাই এইটো সংস্কৃতি চলি আহিছে সেই সংস্কৃতিটো আজিকালি বহু ল'ৰা ছোৱালীয়ে নামানে সেনেকুৱা নিয়ম নচলায় বহুখিনি বিভিন্ন কামত কেতিয়াও মানে সেইটো নিবিচাৰে যে আজি সেইটো ভাবিলে যে সেইটো ভাবে যে গাঁৱৰ পৰিৱেশ বা গাঁৱৰ হয় আমি আমাৰ সংস্কৃতিটো সংস্কৃতিটো যদি মানি চলিব হয় তেতিয়া মানে ভাবে যে আমি গাঁৱৰ ল'ৰা ছোৱালী হয় বা আমি গাঁৱৰ পৰিৱেশৰ হয় সেনেকৈ মানিবলৈ গ'লে বহু বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীয়ে সেনেকৈ মা ভাবে কিন্তু সেইটো নহয় সিহঁতি ভাবে যে বাহিৰৰ যোনটো সংস্কৃতি হয় সেইটো মানি চলিলে ভাল বা সেইটোত ধুনীয়া দেখে সিহঁতৰ কাপোৰ বা খোৱা বোৱা কথা ব্যৱহাৰ যিয়ে হওক সেইটো যাতে ভাল হয় ধুনীয়া দেখে কিন্তু আমাৰ যোনটো সং সংস্কৃতি হয় সেইটোৱে আমি ৰাখিব লাগে আৰু সদায় ধৰি ৰাখিব লাগে সদায় যদি সেইটোৱে আমি মানি চলিব লাগে সেইটোৱে আগবঢ়ি যাব লাগে সেইটোৱে মোৰ মই সেইটোৱে ভাবোঁ আৰু